আমাৰ অঞ্চলত গোটেই মানুহেই আছে বড়ো আছে মুছলিম আছে আমি হিন্দু মানুহ আছোঁ এক লগত মানে সকলোৱে আমি বসবাস কৰি আছোঁ তাৰে মাজত কেতিয়াবা কাজিয়া হয় কাৰণ বড়ো মানুহখিনিয়ে গেলা মদ এই বিলাক বিক্ৰী কৰে আমাৰ মানুহখিনিয়ে গেলা মদ খাব যায় খাই আহি আমাৰ ঘৰত কাজিয়া পেঁচাল কৰে কৰাৰ পিছত মানে আমাক অশান্তি দিয়ে দিয়াৰ কাৰণত আমি কাজিয়া কৰোঁ সেই কাৰণে বড়ো মানুহখিনিয়ে গেলা মদ আমাক মানুহখিনিক খোৱাই অশান্তিৰ সৃষ্টি কৰে আৰু মুছলিম মানুহ আছে তেওঁলোকৰ ফালে তেওঁলোকে চলি থাকে আমাৰ ফালে আমি চলি থাকোঁ তাৰে মাজত কেতিয়াবা তেওঁলোকৰ লগতো কিবা গৰু ছাগলীৰ হকে খেতি বাতি খালে কাজিয়া পেঁচাল হয় আৰু তেনেকৈ মানে সকলোৰ লগত আমি চলি আছোঁ